হেল্ল' বৰু হেৰি নহয় মই বৰতো এটা বিপদত পৰিছোঁ বুজিছা নে এই মোৰ আধাৰ কাৰ্ডখন দৰকাৰ হৈছিলে মোৰ এতিয়া আধাৰ কাৰ্ড আছিলে যদি মানে ফাটি বেয়া হৈ গ'ল এতিয়া তা সেইটো মই কেনেকৈ কি কৰিম এতিয়া মানে কথা হ'ল কি মোৰ এই অহাকালিলৈ মানে এই গুৱাহাটীলৈ যাব লাগে এই এই কিবা সৰু সুৰা ফ'ৰ্ট মানে হেৰি ফ'ৰ্থ গ্ৰেডৰ এই কিবা হেৰি চাকৰি এটাৰ তাতে মই এই আধাৰ কাৰ্ডখন মানে লাগে এতিয়া আধাৰ কাৰ্ডখন বিচাৰি পোৱা নাই আৰু এতিয়া কেনেকৈ বনাব লাগিব কি কথা মই বিশেষতো নাজানো তইতো কিছুমান কৰি থাক ন সেইকাৰণে তই যদি পাৰ মোক একদম জৰুৰীভাৱে সোনকালে কিবা এটা কৰি দেচোন মানে একেবাৰে সোনকালে পঠিয়াব দৰকাৰ হৈছে মোৰ অঁ যদি পাৰ' তই একদম সোনকালে মোক কৰি দে তাৰমানে মই কালি আকৌ যাবই লাগিব গুৱাহাটীলৈ দেই আৰু ইফালে মানে তাতো ছাৰে কালিলেই মাতিছে তাৰমানে যদি পাৰ মানে একদম আজিৰ ভিতৰতে তই একদম দ্ৰুতগতিতে কৰি দে আৰু মোক মানে গধূলিৰ ভিতৰত উলিয়াই দিবি আৰু হ'বনে আৰু কিবা কিবা আৰু কা কিবা কাগজ দিব লাগিব নেকি নালাগে নহয় চাগে অঁ যদি হয় তেওঁক নহয় যদি নালাগে যদি মই ভালেই পাইছোঁ বাৰু যদি হয় তেতিয়াহ'লে মই তেওঁক কি লাগিব এই হ'ব অঁ ঠিক আছে ঠিক আছে আচ্ছা আচ্ছা হ'ব দে বাৰু